পাঁচ জুন দুহেজাৰ এক চন দহ এপ্ৰিল দুহেজাৰ তিনি চন বাৰ জুলাই দুহেজাৰ পাঁচ চন বিছ আগষ্ট দুহেজাৰ দুই চন এঘাৰ অক্টোবৰ দুহেজাৰ দহ চন